মই ৰিচেণ্টলি এটা কুৰ্টি লাভ কৰিছোঁ কম দামতে কুৰ্তি এটা পাইছোঁ গতিকে কুৰ্তিটো যথেষ্ট ভাল আছিলে গতিকে এইক্ষেত্ৰত মই ভাল অনুভৱ লাভ কৰিছোঁ